অসমৰ সংস্কৃতিত ধৰ্মই মুখ্য ভূমিকা পালন কৰে এতিয়া ধৰক আমি আমাৰ গাঁৱত ধৰক নামঘৰত আমাৰ অসমীয়া সংস্কৃতিৰ মূল নাম ধৰ্মৰ নাম গাওঁতে এতিয়া শ্ৰীকৃষ্ণক পূজা কৰা হয় সেই সাংস্কৃতি কৃষ্ণৰ পূজাৰ কাৰণে আমি এটা সাংস্কৃতিক পৰিৱেশত তুলি ধৰা হয় যেনেকৈ আমি নাম গাওঁ কৃষ্ণক পূজা কৰিবলৈ আমি নাম গাওঁ গীত গাওঁ তেনেকৈ কৃষ্ণৰ গীত আছে এতিয়া শ্ৰীমন্ত শংকৰদেৱে কিছুমান গীত লিখি থৈ গৈছিল য'ত শ্ৰীকৃষ্ণৰ অৰ নাম প্ৰসংগ হিচাপে গোৱা হয় এতিয়া কিছুমান আমাৰ অসমৰ যোনটো শংকৰ সংস্কৃতিৰ শংকৰ সমাজ বা শংকৰ সংঘ ধৰ্ম থাকে সেই ধৰ্মত শংকৰদেৱৰ যোনখিনি ৰীতি নীতি সেই হিচাপত ধৰক আমি পালন কৰোঁ এটা সাংস্কৃতিক আৰু উৎসৱ হিচাপে পালন কৰোঁ য'ত শ্ৰীকৃষ্ণৰো তেনেকৈ ভগৱানৰ নাম লৈ পেলাই প্ৰায়ভাগ শ্ৰীকৃষ্ণৰ নাম লৈ পেলাই আমি নাম গাওঁ আৰু কিছুমান ধৰক বামুণ বামুণ সংস্কৃতি থাকে বামুণবিলাকেও এটা ধৰ্ম হিচাপে পালন কৰে সিহঁতেটো ধৰ্ম হিচাপে মানে তাতো ধৰক শ্ৰীকৃষ্ণৰ নাম গোৱা হয় নাইবা ভগৱান বিষ্ণু ব্ৰহ্মা লক্ষী তেনেকুৱা অন্য ভগৱানৰ নাম গোৱা হয় তেনেকুৱা বহুত ধৰণৰ সংস্কৃতিত আছে য'ত চব সংস্কৃতিতে এটা এটা একোটা একোটা ধৰ্ম সোমাই আছে